হেল্লো মনোহাৰীত লাগিছেনে অঁ মই মানে অথনি আপোনাৰ বস্তু দুটা অৰ্ডাৰ কৰিছিলোঁ মানে চাওমিন দুই প্লেট অৰ্ডাৰ কৰিছিলোঁ মানে মই লগত মানে এটা এগ ৰ'লো অৰ্ডাৰ কৰিছিলোঁ মানে তাতে ভুলটো হৈ গ'ল কি এটা জেগাত মানে মই তিনিটো ৰ'ল মানে অৰ্ডাৰ কৰি পালোঁ মানে দুটা কন কেঞ্চেল কৰি দিবচোন অঁ ঠিক আছে বাৰু হেৰি কিমান সময় লাগিব বনাবলৈ অঁ নাই আপুনি বিছ মিনিটৰ ভিতৰত পাৰে যদি কওক না মানে মই মানে খোৱা নাইতো ভোক লাগিছে মানে যিমান পাৰে মানে অলপ সোনকালে কৰিব আৰু অঁ অঁ এই হৈ গ'ল আৰু ভুলটো মানে মোৰ মানে অঁ এই তিনিটা দুটা জেগাত মানে তিনিটা কৰি পালোঁ মানে অঁ আৰু বেলেগ একো নাই অলপ চাওমিন দুই প্লেট আছিলে আৰু এগ ৰেল এটা আছিলে ৰ'ল এটা আছিলে অঁ ঠিক আছে বাৰু অঁ সোনকালে পঠিয়াই দিব পাৰিলে মানে আপুনি অঁ ঠিক আছে বাৰু অঁ অঁ অঁ